আমাৰ শিৱসাগৰত চাবলগীয়া আছে শিৱদৌল যদি শিৱদৌললৈ অহা হয় ধৰি লওক আশী কিলোমিটাৰ ডিষ্টেঞ্চৰ পৰা যদি এজন মানুহ আহে মানুহজনৰ প্ৰায় খৰচ আপোনাৰ এশ টকামান হয় তাৰপাছত আহি শিৱদৌল পাব শিৱসাগৰ টাউন শিৱদৌল পায় আপুনি শিৱদৌল শিৱদৌলৰ লগতে জয়দৌল বিষ্ণুদৌল আৰু দেৱীদৌল চাবলৈ পাব তাৰ ওচৰতে পুখুৰী আছে পুখুৰী চাব পাৰিব সেইটো লগতে লাগি আছে চাব পাৰিব তাৰ কিনাৰতে তাইজাদুঘৰ আছে তাইজাদুঘৰলৈ গ'লে আপোনাৰ দছ টকা টিকেট কাটিব লাগে দছ টকা টিকেট কাটি আপুনি চাব পাৰিব বেছি দূৰ নহয় আপুনি খোজ কাঢ়ি আহিলে পইচা খৰচ নহয় কিন্তু আপুনি ধৰক সৰু সুৰা ই ৰিক্সা ল'লে আপোনাৰ দছ টকা পৰা বিছ টকাৰ ভিতৰত খৰচা হয় তাৰপাছত আপুনি ইয়াৰ পৰা যাব পাৰিব জয়সাগৰলৈ জয়সাগৰত আপুনি জয়সাগৰ গ'লে ৰংঘৰ দেখা পাব ৰংঘৰলৈ গ'লে আপোনাৰ পঞ্চাছ টকা যাওঁতে খৰচ হ'ব গৈ তাত দছ টকা আকৌ টিকেট কাটিব লাগিব টিকেট কাটি ধুনীয়াকৈ আপুনি ৰংঘৰ চাব পাৰিব ৰংঘৰ কিনাৰতে ৰংঘৰ পৰা আপোনাৰ বিছ টকামান ভাড়া লয় গৈ আপুনি তলাতল ঘৰ পাব কাৰেংঘৰ পাব কাৰেংঘৰ চাব পাৰিব গোলাঘৰ চাব পাৰিব তাতো ঠিক তেনেকৈ দছ টকা দছ টকা টিকেট কাটিব লাগে চাব লাগে তালৈকে আপোনাৰ খৰচ ধৰক যদি ৰংঘৰ পৰা যায় ৰংঘৰ পৰা গ'লে বিছ টকা খৰচ হ'ব যদি শিৱসাগৰত টাউনৰ পৰা ডাইৰেক্ট যায় শিৱসাগৰ টাউনৰ পৰা ডাইৰেক্ট গ'লে আপোনাৰ পঞ্চাছ টকা পইচা খৰচ হ'ব তালৈকে যোৱা অহাটো হ'লে আপোনাৰ ধৰক বাই ডাবল হ'ব তাৰপাছত সেইটুকুৰা পৰা গৈ আপুনি পাব জয়সাগৰত জয়দৌল আছে জয়দৌললৈকে আপোনাক আকৌ পঞ্চাছ টকা পইচা খৰচ হ'ব তাত গৈ আপুনি জয়দৌল দেখা পাব পুখুৰী দেখা পাব লগতে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখা পাব সেইবোৰলৈকে গ'লে আপোনাৰ ধৰক এশ টকামান পইচা খৰচ হ'ব তাৰপাছত আপুনি তাৰ পৰা আহি যদি চৰাইদেউ যায় চৰাইদেউলৈকে গ'লে আপোনাৰ ডেৰশৰ পৰা দুশ টকাৰ ভিতৰত খৰচা হ'ব চৰাইদেউত গৈ আপুনি ৰজাৰ দিনৰ মৈদাম চাব পাৰিব আহোমৰ দিনৰ চুকাফাৰ দিনৰ মৈদাম আছে মৈদাম চাব পাৰিব মৈদামৰ লগতে আৰু বিভিন্ন ধৰণৰ তেনেকুৱা পুৰণি কীৰ্তিচিহ্নসমূহ আছে চাব পাৰিব তাত যদি ঘূৰি আহিব মন নাযায় থাকাও সুবিধা আছে যদি থাকিব হয় তেনেকে ধৰক ছশৰ পৰা সাতশ এহেজাৰ পৰা তেনেকুৱা ধৰণৰ ৰুম পাব হোটেল আছে লজ আছে থাকিব পাৰিব যদি নাথাকো বুলি ভাবে তেতিয়া আপুনি আকৌ পুনৰ শিৱসাগলৈ দুশ বা আঢ়ৈশ টকা দি শিৱসাগৰ টাউন পাব পাৰিব তাৰ পাছত আপুনি যদি অভয়াৰণ্য চাওঁ বুলি কয় ওচৰতে আমাৰ পানীদিহিং অভয়াৰণ্য আছে এইটো চৌগুৱাত পৰিছে চৌগুৱালৈকে আপোনাৰ শিৱসাগৰ টাউনৰ পৰা ডেৰশ বা দুশ ভিতৰত পইচা খৰচ হ'ব তাত গৈ আপুনি ধুনীয়া চিনেৰী প্ৰাকৃতিক সৌন্দৰ্য দেখা পাব চৰাই চিৰিকটি ইত্যাদি ইত্যাদি চাবলৈ বা দেখিবলৈ দেখি ভাল লাগিব ধৰক তাৰপাছত ৰজাবাৰীত আছে আপোনাৰ ৰজাৰ দিনৰ মৈদাম তালৈকে আপোনাৰ পঞ্চাছৰ পৰা ষাঠি টকা পইচা খৰচ হয় শিৱসাগৰ টাউনৰ পৰা ঠিক তেনেধৰণে আপোনাৰ আৰু ওচৰতে আছে আপোনাৰ ৰিজৰ্ট মানে আপোনাৰ পিকনিক প্লে'চ আৰু ঠিক তেনেধৰণে পৰ্যটনস্থলী হিচাপে নতুনকৈ গঢ় লৈছে তালৈকে আপোনাৰ খৰচা হ'ব শিৱসাগৰ টাউনৰ পৰা আপোনাৰ ছেভেণ্টি এইটি ৰুপিজ মানে সত্তৰ আশী টকা পইচা খৰচ হ'ব তাত যোৱালৈকে অহা যোৱা আপোনাৰ সম্পূৰ্ণ বাই ডাবল হ'ব থকা খোৱা সুবিধা পাব ঠিক তেনেধৰণে তাত থাকোঁ বুলি ক'লেও ঠিক একেই আপোনাৰ পাঁচশৰ পৰা হাজাৰ টকাৰ ভিতৰত থাকিব পাৰিব খাব পাৰিব ঠিক তেনেধৰণে আপোনাৰ ওচৰত আৰু তাইজাদু ঘৰ আছে তাইজাদু ঘৰ চাব পাৰিব প্লাছ আপোনাৰ

দিছামুখ বুলি কয় জেগাডখৰত তাত আপোনাৰ ধুনীয়াকৈ গৈ আপুনি নদীৰ দেখিব তাৰপাছত আহোঁ বহুতো ফাৰ্মিং কৰিছে ধৰক বা খেতি এনেকুৱা দিনৰ ভাল ভাল খেতি কৰিছে তাত সেইবোৰ চাব পাৰিব তালৈকে আপোনাৰ খৰচা হ'ব পঞ্চাছ পঞ্চাছ টকা ধৰক যাওঁতে শিৱসাগৰৰ পৰা আৰু কোনো কোনোৱে সত্তৰ টকা আশী টকাও লয় সেইটো আপোনাৰ টাইমৰ ওপৰত বা মানুহৰ ওপৰত হয় আৰু গাড়ীত যাওঁতে ঠিক তেনেধৰণে আপোনাৰ এইফালে আপুনি গৈ আকৌ চাব পাৰিব ভটীয়াপাৰ ভটীয়াপাৰত গ'লে আপোনাৰ তাত ধৰক কেতিয়া নতুনকৈ পৰ্যটন এখন ৰেষ্টুৰেণ্ট বনাই আছে এৰোপ্লেন ৰেষ্টুৰেণ্ট হাজৰিকাৰ উইংচ উইংছ বুলি আপুনি সেইখন মানে সম্পূৰ্ণ এখন প্লেন এৰোপ্লেনত বনাইছে তাত গৈ আপুনি চাব পাৰিব ধুনীয়াকৈ খাবও পাৰিব তালৈকে যাওঁতে আপোনাৰ শিৱসাগৰৰ পৰা পঞ্চাছ ষাঠি টকা প্লাছ আপোনাৰ খোৱা বোৱা সেইবোৰ আপোনাৰ ওপৰত কথা এশ খায় ডেৰশ তেনেকুৱা সেইবোৰ তেনেকৈ ধৰণে খৰচা হ'ব ঠিক তেনেধৰণে আৰু ওচৰত আপোনাৰ পুখুৰী আছে পুখুৰীত আপুনি ধুনীয়া ধুনীয়া মাছ কাছ ইত্যাদি ইত্যাদি দেখা পাব তালৈ আৰু ধৰক সাঁতোৰ চাঁতোৰ কৰিব পাৰে সাঁতোৰ কৰিবৰ কাৰণে এক্সট্ৰাকৈ আছে আপুনি তাত পইচা প্ৰায় এজনৰ প্ৰতি এশ টকামান লয় সাঁতুৰিবলৈ আৰু নাও আছে নাওত উঠিলোঁ তেনেকৈ এশ ডেৰশ ভিতৰত লয় ঠিক তেনেধৰণে আপুনি উঠিব পাৰিব যাব পাৰিব ফুৰিব পাৰিব খোৱাবও যথেষ্ট ভাল ধৰক লোকেল বস্তু পাব তাতো তেনেকৈ ধৰক এশ ডেৰশ দুশ তেনেকুৱা ধৰণৰ খাদ্য তাত উপলব্ধ আছে আৰু বিশেষকৈ নাৱত উঠিলে আপোনাৰ ধৰক প্ৰায় পাঁচ কিলোমিটাৰ দছ কিলোমিটাৰমান আপ এণ্ড ডাউন হয় ধৰক ধুনীয়াকৈ তেতিয়া এজনৰ প্ৰতি এশ এশকৈ লয় আৰু এজনকৈ নুঠায় ধৰক এটা এটা গ্ৰুপত পাঁচ ছজনকৈ উঠায় উঠি আপুনি ধুনীয়াকৈ ফুৰিব পাৰিব এজনত এশ ডেৰশ ভিতৰত আপুনি দহ পোন্ধৰ কিলোমিটাৰ ধৰক নৈত ঘূৰিব পাৰিব ধুনীয়াকৈ ধৰক আৰু আৰু ঠিক তেনেধৰণে আপুনি ধৰক

ঠিক ওচৰতে পাব বিভিন্ন ধৰণৰ তেনেকৈ আছে ধৰক বেছি দূৰটো নহয় এ যোন এতিয়া ধৰক আপুনি শিৱসাগৰৰ পৰা নাজিৰা গ'ল নাজিৰা কিনাৰতে আৰু তেনেকুৱা ধৰণৰ প্লে'চ আছে চাবলগীয়া তালৈ তেনেকৈ পঞ্চাছ ষাঠি টকাৰ ভিতৰতে চাব পাৰিব আপুনি পাহাৰ চাব পাৰিব লগতে ঝৰ্ণা আছে তালৈ ওচৰতে ধুনীয়া ঠাই দেখিবলৈ তালৈ গ'লে আপোনাৰ ধৰক ঠিক তেনেধৰণে যদি নাজিৰা পা গুচি যায় পঞ্চাছ ষাঠি টকা ইয়াৰ পৰা গ'লে এশ ডেৰশ টকামান খৰচ হয় তাৰপিছত এইফালে আমগুৰিটো আপোনাৰ চাবলগীয়া জেগা আছে ধুনীয়া ধুনীয়া চাহ বাগান পাব চাবলৈ চাহ বাগানৰ লগতে পাহাৰ এলেকা মানে এনেকুৱা ধুনীয়াই লাগে আপুনি বাইক লৈ ফুৰিব পাৰিব বাইক এখন বাইকত আপোনাৰ পাৰ ডে' যদি আপুনি ঘণ্টা হিচাপত দিয়ে এক ঘণ্টাত আপোনাৰ দুশ পৰা আঢ়ৈশ ভিতৰত লয় এক ঘণ্টাত আপোনাৰ ধৰক কিলোমিটাৰ ৱাইজত ক'বলৈ গ'লে বোলে দুই কিলোমিটাৰ ঘূৰা দুই কিলোমিটাৰ দুশ পৰা আঢ়ৈশ ভিতৰত পাঁচ কিলোমিটাৰ ঘূৰে সেইটো তেনেকৈ তাৰ হিচাপত আপোনাৰ লোৱা হয় ঘণ্টা কাৰণে বা আপোনাৰ দিনটোৰ কাৰণে আপুনি বাইকখন ভাড়া লৈ ধুনীয়াকৈ আপুনি জেগাবোৰ ফুৰিব পাৰিব যাব পাৰিব তেনেকুৱা ধৰণৰ আৰু ওচৰতে আপুনি দেখিবলৈ পাব ঠিক তেনেকুৱা ধৰণৰ আমাৰ শিৱসাগৰ ওচৰতে একদম মানে শিৱসাগৰ আপোনাৰ টাউনৰ ওচৰতে লাগি আছে ধৰক টাউনৰ ওচৰত আপুনি জয়সাগৰ পুখুৰীৰ পৰা আহি ধৰক আপোনাৰ জয়সাগৰ পুখুৰীৰ পৰা আহি তিনিআলি ওচৰতে সেইটো পোৱালৈকে আপোনাৰ ধৰক নিজেই এনেকৈ গাড়ীত গ'লে পঞ্চাছ টকামান লয় তাত গৈ গোলাঘৰ আছে গোলাঘৰত আপুনি দছ টকা টিকেট দিব লাগে আৰু লৈ পিনি আপুনি ধৰক ধুনীয়াকৈ ভিতৰত গৈ গোলাঘৰটোনো কি ভালকৈ চাব পাৰিব ওচৰতে মানে চাবলগীয়া বস্তুৱে ধৰক সেইবোৰ দহ পোন্ধৰ টকা পইচা খৰচ হয় সোমাওতে আৰু এইমতে আপোনাৰ অহা যোৱাটো তেনেকৈ যদি শিৱসাগৰ পৰা যায় পঞ্চাছ টকা ষাঠি টকা যদি আপুনি জয়সাগৰত থাকে ওচৰতে বা ৰংঘৰ যায় ৰংঘৰ পা সেইডখৰলৈ বিছ টকা তেনেকুৱা ধৰণৰ হয় আৰু ঠিক তেনেকৈ ধৰণে ধৰক ওচৰত আৰু ৰিজৰ্ট আছে এখন ধুনীয়া মানে এনেকুৱা এটা পুখুৰীৰ মাজত বনাই থৈছে তো আপোনাৰ ৰুদ্র ৰুদ্ৰসিংহ বুলি কয় জয়সাগৰ ঠিক আপোনাৰ জয়দৌলৰ সমীপতে তাত আপোনাৰ এণ্ট্ৰী ফিজ লয় এশ টকা বাকী আপুনি চিনেৰি দেখিবলৈ পাব ৰুম পাব খোৱা বোৱা সুবিধা পাব লগতে প্ৰাকৃতিক ধুনীয়া সৌন্দৰ্য মানে আপুনি এই চাবলৈ পাব ধৰক এণ্ট্ৰি ফিজ মাত্ৰ এশ টকা লয় ধৰক এশ টকা লৈ আপুনি বাকী খোৱা বোৱাত আপোনাৰ নিজৰ ওপৰত কথা আৰু এশ টকীয়া খাই ডেৰশ দুশ টকীয়া বা কেবিন আছে টিপটপ আপোনাৰ পুখুৰীৰ মাজত মানে ধুনীয়া এটা পুখুৰী ধৰক ডাঙৰ পুখুৰী সৰু সুৰা নহয় তাত বহি ধুনীয়াকৈ আপুনি ধৰক এনজয় কৰিব পাৰিব আনন্দ ল'ব পাৰিব মানে প্ৰাকৃতিক সৌন্দৰ্য প্ৰায় ধৰক এশ ডেৰশ ভিতৰত আপুনি সোমাব পাৰিব বাকী খোৱা বোৱা আপোনাৰ নিজৰ নিজৰ কথা ধৰক তেনেকৈ ধৰণে ঠিক তেনেকৈ আৰু আৰু চাবলগীয়া জেগা বহুতো আছে তেনেকৈ বেছি পইচা খৰচ নহয় যদি আপুনি শিৱসাগৰৰ পৰা গুচি যায় বহুত দূৰৰ পৰা আহিলে ধৰক জেগা লৈ লৈ পঞ্চাছ কিলোমিটাৰ ষাঠি কিলোমিটাৰ দূৰত্বত আজিকালি ধৰক প্ৰায় এশ এশ বিছ ডেৰশ ভাড়া লয় বাকী আপোনাৰ ধৰক যদি শিৱসাগৰতে থাকি ওচৰে পাঁজৰে যাবলগীয়া তেনেকুৱা জেগা গ'লে আপোনাৰ ষাঠি সত্তৰ এশ সিমানৰ ভিতৰতে আপুনি যাব পাৰে বা ফুৰিব পাৰে ধৰক ধুনীয়া ধুনীয়া জেগা আছে চাবলৈ ঠিক তেনেধৰণে আৰু